মাছ ধৰিবলৈ সাধাৰণতে দুই ধৰণৰ ব্যৱহাৰ কৰা হয় প্ৰথম হ'ল ডঙি নাও আৰু দ্বিতীয়তে টুলুঙা নাও

ইটোৰ পৰা সিটো পৃথক বুলি ক'বলৈ টুলুঙা নাওখন তক্তা ফালি গছৰ তক্তা ফালি জইন কৰি

আৰু টিন লগাব লাগে দুপিনে দুটা টিন তেতিয়া টুলুঙা নাওখন বনে আৰু সম্পূৰ্ণ গজালৰ ওপৰত নিৰ্ভৰশীল খিলি গজাল বুলি কয় এইটো খিলি গজাল মাৰে আৰু এই ইখন তক্তাই ইখন তক্তাই জইন কৰে আৰু ডুঙি নাওখন সম্পূৰ্ণ পৃথক এইখন নাও এখন এডাল ডাঙৰ কুন্দা কুন্দাটোৰ মাজৰ অংশখিনি কাটি উলিয়াই পেলোৱা হয় উলিয়াই পেনি এটা নাৱৰ আকাৰ দিয়া হয় মাজৰখিনি আঁতৰাই সম্পূৰ্ণ চাঁচ দি পেনি চাঁচি তাত কোনো গজাল ব্যৱহাৰ নহয় আৰু সম্পূৰ্ণ এটা কুন্দাৰ পৰাই বস্তুখিনি হয় মোৰ সাধাৰণতে বৰ্তমান টুলুঙা নাও আছে আমি টুলুঙা নাওখনেৰে মাছ ধৰোঁ খেৱালি হওক বা লাঙি জালো পাতোঁ কেতিয়াবা বৰশীও পাতোঁ নিজৰ পুখুৰীতে হওক বা নৈতে হওক বা পথাৰতে হওক নাওখনেদি আমি মাছ ধৰিবলৈ সহজো আমি এনেকে ধৰণে মাছ ধৰা কামত নাওখন ব্যৱহাৰ কৰোঁ